ৰন্ধা কামটোক হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতা ভাইটি মোৰ মানে ঘৰৰ পৰিয়ালৰ সকলো সদস্যই মানে মোক সহায় কৰে মই তেনেকৈ ৰন্ধা কামটোক মানে হবি হিচাপে লওঁ আৰু মই ৰান্ধি বহুত ভাল পাওঁ যদি কোনোবা ঘৰলৈ আলহী আহে তেতিয়া ভাত চবজি মাংস মাছ এইবোৰ বনাবৰ হ'লে কেতিয়াবা মই বনাওঁ মানে মোৰ ৰান্ধি মই বহুত ভাল পাওঁ সেইটো কাৰণে আৰু মোক ৰান্ধিবৰ কাৰণে যেতিয়া মাংস বনাওঁ বা মাছ বনাওঁ মাংস বনাবলৈ হ'লে বা মাছ বনাবলৈ হ'লে মোক মায়ে নহৰু পিঁয়াজ মচলা এইবোৰ মানে ৰি যোগান ধৰি দিয়ে মানে মই মানে এনেকৈ বনাওঁ এনেকৈ বনাই তেনেকৈ বনা মানে মোক কেতিয়াবা মাও সহায় কৰি দিয়ে যদি কেতিয়াবা মাছ বনাবলৈ হয় দেউতাই পুখুৰীৰ পৰা মাছ আনি দিয়ে ঔটেঙা বিলাহী এইবোৰ দি মানে এখন ধুনীয়াকৈ আঞ্জা তৈয়াৰ কৰিবলৈ পাৰোঁ মোক মানে ঘৰৰ দেউতা ভাইটি মা সকলোৱে সহায় কৰে এনেকৈয়ে মানে মই ৰন্ধা কামটো ক্ষেত্ৰত ঘৰত মা পৰিয়ালৰ পৰা সহায় পাওঁ আমাৰ বিহু আহিলে আমি বিহুত ঘিলা পিঠা তিল পিঠা নাৰিকলৰ লাৰু তিলৰ লাৰু এইবোৰ বনাওঁ যেতিয়া আমাৰ বিহু আহে তেতিয়া এইবোৰ যেতিয়া নাৰিকলৰ লাৰু আমি নাৰিকলৰ পৰা নাৰিকল আৰু চেনি দি তৈয়াৰ কৰোঁ আৰু তিলৰ লাৰু তেনেকৈ তিল আৰু চেনি এনেকুৱাবোৰ দি কিনে আমি তৈয়াৰ কৰোঁ আৰু ঘিলা পিঠা বা তেল পিঠা সেইটো আমি চাউল মেচিনত বা ঢেকীত খুন্দি দি আমি খুন্দি আমি এইখিনি পিঠা তৈয়াৰ কৰোঁ সেইখিনি পানী দি কিনে মানে এটা পেষ্ট তৈয়াৰ কৰোঁ আৰু সেইটোৰ পৰা আমি এখন এখনকৈ তেলপিঠাৰ তৈয়াৰ কৰি তেলত মানে ভাজি দিওঁ তেনেদৰে আমি সেইটো তেল পিঠা বা ঘিলা পিঠা তিল পিঠা তিলৰ লাৰু সেইবোৰ আমি তেনেকৈ তৈয়াৰ কৰোঁ আৰু কোনোবা বিহুত যদি আমাৰ ঘৰলৈ আহে আলহী হিচাপে তেতিয়া আমি সেইবোৰ খাবলৈ দিওঁ তেনেদৰে আমি মানুহক সেইবোৰ মানে আমি দি চাহ জলপান দিওঁ মই মানে ৰান্ধি বহুত ভাল পাওঁ আৰু সেইটো কাৰণে মোৰ ঘৰৰ সকলো সদস্যই মোক সহায় কৰে কিবা যদি দৰকাৰ হয় মোক তেতিয়া ৰান্ধিবৰ কাৰণে যদি কিবা প্ৰয়োজন হয় তেতিয়া মোক সেইবোৰ দেউতাই আনি দিয়ে আৰু যদি কিবা প্ৰয়োজন হয় মই বনাবৰ কাৰণে ৰেচিপিবোৰ চাবৰ কাৰণে ইউটিউবত দেউতাই বা মায়ে কয় এইটো চা এইটো চালে ভালকৈ জানিবি তেতিয়া মই সেইবোৰৰ পৰা চাই কিনিও মই বহুতখিনি শিকোঁ এনেদৰেই মই ঘৰৰ সদস্যসকলৰ পৰা সহায় পাওঁ আৰু মই ৰান্ধি বহুত ভাল পাওঁ